হেল্ল' হয় মই অৰ্ডাৰ এটা কৰিছিলোঁ আৰু সেইটো কেন্সেল কৰাৰ পৰিৱৰ্তে মই ৰিফাণ্ডৰ অনুৰোধ এটাও দিছিলোঁ কিন্তু এতিয়ালৈকে মই সেইটো পোৱা নাই আৰু সেই ৰিফাণ্ডৰ কোনো আপডেটো পোৱা নাই এতিয়ালৈকে মই সেইকাৰণে জানিব বিচাৰোঁ যে কিয় মানে এনেকৈ পলম হৈ আছে আৰু কিয় একো আপডেটেই পোৱা নাই মই সেই মোৰ ৰিফাণ্ডৰ আপুনি মোক সেইটো ক'ব পাৰিব নেকি যে কেনে কিয় মোৰ ৰিফাণ্ডটো অহা নাই বা পলম হৈ আছে